হেল্ল' অ'লা এজেঞ্চি অঁ দাদা দাদা কালি মানে মই প্ৰীতম গগৈৰ লগত কেব বুক কৰিছিলোঁ তেওঁ মানে ব্যৱহাৰটো খুব ভাল লাগিল মোৰ তেওঁৰ লগত মানে মই বহুত চেফ ফিল কৰোঁ আৰু তেওঁৰ ড্ৰাইভিঙো ড্ৰাইভিং স্কিলো খুব ভাল তেওঁক মানে মই ফাইভ ৰেটিঙো দিলোঁ মই মানে নেক্সট আকৌ মানে নাৰেংগীৰপৰা কামাখ্যালৈ যাম তো প্লিজ মোক কাইণ্ডলি মানে তেওঁকেই মোক দিব দেই অঁ তেওঁক মই আকৌ মই চব মানে সদায় মই ৰেটিং মই ফাইবেই দিম তেওঁক অঁ মানে মই মানে বহুত কমফৰ্টেবল ফিল কৰোঁ তেওঁৰ লগত অঁ বিহেভিয়াৰো খুব ভাল তেওঁৰ পাৰিলে তেওঁৰ লগতে মোক দিব

ঠিক আছে মানে পচিবল কৰিব আৰু ড্ৰাইভিং খুব ভাল তেওঁঁৰ বিহেভিয়াৰো খুব ভাল

তেওঁৰ লগত গ'লে মানে কামাখ্যালৈ গ'লে মানে অকণ দেৰিও হ'ব পাৰেতো তো ৰাতি হৈ গ'লে মানে তেওঁৰ লগত অকমান মানে ছেফ ফিল কৰোঁ মানে তেওঁৰ লগত

ঠিক আছে দিয়ক কাইলৈ মানে কৰিম অঁ ঠিক আছে ছাৰ অঁ ঠিক আছে ধন্যবাদ